নৃত্য শিকা হৈছে যেতিয়া সৰু হৈ থাকোতে বিভিন্ন ধৰণৰ নৃত্য যেনে মাটি আখৰা বা শংকৰী কলা কৃষ্টিৰ লগত জড়িত বিভিন্ন নৃত্য বা বিহু নৃত্য শিকা হয় ঘৰতো শিকা হৈছিলে বা সামাজিকভাৱেও ৰাজহুৱাকে য'ত শিকা হয় তেনেধৰণৰ অনুষ্ঠানতো শিকা হৈছিলে নৃত্য পৰিচালনা সৰু থাকোঁতে যেতিয়া আমি বিদ্যালয় বা মহাবিদ্যালয়বোৰত আমি যেতিয়া নৃত্য প্ৰদৰ্শন কৰিছিলোঁ বিভিন্ন গ্ৰুপৰ হৈ তেতিয়া কোনোবাখিনিত পৰিচালনা কৰা হয় আবাসসমূহত হওঁক বা বিভাগত হওঁক যেতিয়া আমি নিজে পৰিচালনা কৰোঁ তেতিয়া তেনেধৰণে নৃত্য পৰিচালনা কৰা হয় বিভিন্ন গ্ৰুপৰ হৈ যিহেতু সৰু হৈ থাকোঁতে শিকিছিলোঁ বিহু নৃত্য হওঁক বিহু নৃত্য পৰিচালনা কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ গান বিহু বিহুনামসমূহ সাজপাৰ বা বিভিন্ন ধৰণৰ পোছাক পৰিচ্ছদ আৰু সাজ সজ্জা সকলোবোৰৰ ওপৰত গুৰুত্ব দি পেলাই পৰিচালনা কৰা হয় আৰু তেনেধৰণে শংকৰী কলা কৃষ্টিৰ লগত জড়িত নৃত্যসমূহ যেনে সত্ৰীয়া বা মাটি আখৰা এনেধৰণৰ নৃত্যসমূহ শিকোতেও বিভিন্ন ধৰণৰ মুদ্ৰা ভংগী এইবোৰৰ ওপৰত গুৰুত্ব দিয়া হয় বা গুৰুৱে যেনেধৰণে শিকাই তেনেধৰণে শিকিবলৈ যত্ন কৰা হয় আৰু সেইবোৰ বিভিন্ন ধৰণৰ অনুষ্ঠানত পৰিচালনা কৰিবলৈ বিচৰা হয় যাতে মানে কোনো খুতি নাতি ৰৈ নোযোৱাকৈ ধুনীয়াকৈ মানে সুন্দৰকৈ পৰিচালনা কৰিব পাৰি বা নিজৰ ফালৰ পৰা মানে শিকি সেইখিনি গুৰুত্বপূৰ্ণভাৱে শিকি গ্ৰহণ কৰি তাক ধুনীয়াকৈ তাক এটা সুন্দৰ ৰূপত মানে উপস্থাপন কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়